শুন আকৌ কাইলে যে স্কুলত হেৰি পাতিছে ৱৰ্কশ্বপ পাতিছে অঁ তাত এতিয়া কি পিন্ধি যাবি কি পিন্ধি গ'লে ভাল হ'ব অঁ মই বোলো সোধোঁচোন কি পিন্ধি যাবি বোলো তাত কেনেকুৱা ৰঙৰ পিন্ধিবি জানো মোৰ ওচৰত নাই নেকি তোৰ ওচৰত দুখন হ'ব নি মুগা চাদৰ মােৰ ওচৰত জানো ব্লাউজ হ'ব চাগে মেখেলা হ'ব নাই চাব লাগিব অঁ তো

অঁ মেখেলা আৰু মানে চাদৰে মোৰ ওচৰত নাই সেইকাৰণে বোলো সোধোঁচোন একে একে পিন্ধিলে তেতিয়া ভাল লাগিব আৰু ন সেইকাৰণে মই বোলো সোধোঁ তই কি পিন্ধিবি অঁ অঁ অঁ বাকীবাৰে কি পিন্ধিব

অঁ মই বোলো ফোনো কৰা নাই কোনো গমো নাপাওঁ কি পিন্ধি যাব কৈছে কাৰণে সোধোঁ অঁ একেকে হ'লে তো ভাল লাগিব নহ'লে অকলে এটা কালাৰ পিন্ধিবলে কিবা ভাল নালাগিব ন এতিয়া মুগাৰ চাদৰ ক'লা মেখেলা আৰু ক'লা মেখেলা আৰু ক'লা ব্লাউজ অঁ ন হেৰি মুগাৰ মেখেলাখন বেলেগ কালাৰো হ'ব পাৰি হ'ব পাৰি নহয় নহ'লে অঁ অঁ চাদৰখন থাকিব তেতিয়া অঁ ঠিক আছে বাৰু তই চাবিচোন বাৰ পৰা লৈ বিচাৰি চাবি অঁ অঁ কাইলে লগ পাম কলেজতে